হেল্ল' অঁ শুনিছোঁ এই এইটো ইলেক্ট্ৰিক বৰ্ডৰ অফিচলৈ কৰিছিলোঁ অঁ এই আমাৰ হেৰি গাঁৱৰ মানে ট্ৰেঞ্চফৰ্মাৰটো বেয়া হ'ল আকৌ অঁ মোৰ হেৰি এক নং লাহন গাঁও অঁ এক নং লাহন গাঁও আজি তিনিদিনমান হ'ল নাই কোৱা এই মানে এতিয়া ধৰক বৰ ডিষ্টাৰ্ব হৈছে হেৰি কাৰেণ্টো নাই আকৌ এতিয়া পানীও পোৱা নাই ৱাটাৰ চাপ্লাইৰ পানী আছে মানুহবোৰ বৰ অসুবিধা হৈছে

নাই গাঁৱত গছ চছ একোৱে পৰা নাই কেনেকৈনো এতিয়া বৰষুণো নাই বতাহ ধুমুহাও নাই পটককৈ অকস্মাতে এতিয়া আকৌ কাৰেণ্টো নো কি বিজুতিখন ঘটিলে অঁ অঁ অঁ অঁ অঁ একো হোৱা নাই অঁ অঁ এক নং লাহন গাঁৱৰ হেৰি পঠিয়াই দিব হেৰি মই সেই গাঁৱৰে ৱাৰ্ড নিবাসী বীণা বৰুৱা সন্দিকৈয়ে কৈছে বুলি ক'লেই অঁ অঁ অঁ বীণা বৰুৱা সন্দিকৈ এই তাৰ মানুহবোৰে আপত্তি কৰি থাকে নাই বোলে তয়েচোন কচোন ইলেক্ট্ৰিচিটি বৰ্ডলৈ আমি কথা কোৱা ইমান হেৰি নাই বোলে অঁ অঁ অঁ কৰাই দিব অতি সোনকালে কৰাই দিব দেই বৰ দিগদাৰ হৈছে পানীটোৰ পৰাও বিশেষ দৰকাৰ কাৰেণ্ট নহ'লে ল'ৰা ছোৱালীবোৰ পঢ়িবও নোৱাৰে আন্ধাৰত এনেও থাকিব নোৱাৰোঁ অঁ অঁ অঁ অঁ অঁ ট্ৰেঞ্চফৰ্মাৰৰ কথা আছে নহয় অঁ অঁ এইটোৱে মোৰ নাম্বাৰ অঁ দিব ঠিক আছে ঠিক আছে অঁ পাম পাম পাম নিশ্চয় পাম

অঁ হ'ব